হেল্ল' অঁ গগৈ কৈছা নি অঁ অঁ মই যে চিনেমাৰ মই প্ৰডিউচাৰ হয়

সেইটো কাৰণে তোমাৰ খবৰটোৱে লওঁ বোলো তাই পাৰিবনে নোৱাৰে এনেই কি কি কৰিবা নকৰিবা সেইবিলাক জানিবলে কাৰণে তাৰপিছত তুমি কিবা কামত আছা নে এতিয়া ফ্ৰী আছা

অঁ তাৰপিছত সেইটো কাৰণে তুমি বাকী পাৰিবা নেকি এইটো নাম্বাৰতে কৰিব

অঁ সেইটো কাৰণে আকৌ তোমাক ফোন কৰোঁ বুলি সেইটোৱে সেইটোৱে

সেইটোৱে আৰু

তাত এটা নায়ক থাকিব ল'ৰা এজন মানে একদম পূৰা পঢ়া এডুকেটেড মানে তেনেকুৱা ধৰণৰে মানে কিন্তু এজন সংস্কাৰী ল'ৰা মানে তেনেকুৱা ধৰণৰ

এই পঢ়া শুনা একদম গাঁৱৰ ছোৱালী নিচিনা আৰু তেনেকুৱা ধৰণৰ পাৰিবা তুমি একদম চিম্পুল এক্টিং অঁ ডিব্ৰুগড় কোন খিনিতনো

তেতিয়া হ'লে আপুনি পাই যাব ওচৰতেচোন আপুনি মোক ফোন কৰিলে হ'ব

অঁ শুনিবাই চাগে এই ইউনিভাৰ্চিটিৰ ফালৰ হয় আকৌ অঁ ইনষ্টাত ইনষ্টাত পূৰা ফল'ৱাৰ্ছ মানে পৰা বাঢ়িছে এতিয়া ট্ৰেণ্ডত থকা নিচিনাই মানে চবেই চিনি পায় চৰ্ট ফিল্ম পূৰা ভাল ভাল কৰে মানে সেইটো কাৰণে মই আকৌ সেয়াই

ঠিক আছে